খেলৰ সময়ত আঘাতপ্ৰাপ্ত বা দুৰ্ঘটনাত পতিত হোৱা খেলুৱৈসকলক খেলপথাৰত তাৎক্ষণিক প্ৰাথমিক চিকিৎসা দিব লাগিব ইয়াৰ ভিতৰত হ'ব বিষ ফুলা আৰু অধিক ক্ষতি হ্ৰাস কৰিবলৈ বৰফৰ পেক প্ৰয়োগ কৰিব লাগিব খেলুৱৈসকলক ক্ৰীড়া সম্পৰ্কীয় আঘাতৰ চিকিৎসাত বিশেষজ্ঞ ক্ৰীড়া চিকিৎসা বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰিব লাগিব শাৰিৰীক চিকিৎসা গ্ৰহণ কৰিব লাগিব